অঁ কেতিয়া যাবি

দুজনে এই এ হিৰা হিৰাহঁতক লগ কৰ এই প পংখীহঁতক লগ কৰ সিহঁতকো ফোন কৰ এবাৰ সিহঁতকো ফোন কৰ অঁ ময়ো কৰোঁ ম ম মই হ'লেও কৈ দিওঁ কৈ দিকিনি মানে গোটেইকেইটা যাওঁ একেলগে গোটেইখিনি গোটেইখিনি একেলগে যায় কিনে তা তাৰ কিবা পাৰ্টি চাৰ্টি অলপ কৰোঁ অলপ খায় মানে অলপ মানে খানা চানা খাব পাৰিলে ভাল লাগে ন বহুত দিন খানা খোৱা নাই আমি ন আজি কিমান দিন কিমান এতিয়ালৈকে কিমান দিন হ'ল চব আমি লগেই পোৱা নাই বহুত দিন হ'ল লগেই পোৱা নাই গোটেইখিনি একেলগে আমি ক্লাছ ফ্ৰেণ্ড মিলি লগ লাগিলে ভাল লাগে ন সেইকাৰণে সিহঁ সিহঁ সেইটো গোটেইখিনিকে লগ পোৱা লগ পালে ভাল লাগে খে গোটেইখিনিকে মই কম বাৰু কথা নাই বাৰু অ আকৌ মোৰ এই মা মাঞ্চী নম্বৰটো নাই নহয় মোৰ লগত মাঞ্চী নম্বৰটো নাই নহয় মোৰ লগত আছে নেকি তেতিয়া মাঞ্চীকো তই ক'ল কৰিবি অঁ অ' নহয় আকৌ ইয়াকো ক'ব লাগিব নহয় বজেনক

বজেনক ব বজেনক বজেনক মোৰ তাততো বজেনৰ নম্বৰ নাই নহয় বাকীকেইটা মানে আৰু আৰু কোন কোনবা আছে মইতো গোটেইখিনিটো মনত নাই নহয় চব এতিয়া পাহৰিছোঁ নহয় এতিয়া মানে মানে চবৰে চবৰে এতিয়া মানে ম' ম'বাইলটো মানে কি জাননে মই মোৰ এতিয়া ম'বাইলটো এতিয়া চেঞ্জ কৰিছোঁ এইটো কাৰণে ম'বাইলৰ নম্বৰবিলাক মানে জানাই চোন নম্বৰবিলাক নোহোৱা হৈ যায় যিমানখিনি নাম্বাৰ মানে চিমত যিখিনি ছেভ কৰা হৈছে সেইখিনিহে আছে মোৰ তাত অঁ কিন্তু মই তা তাত তাত যাব তাত যাবলৈ মন তাত যাবলৈ বহুত বহুত মন আছে মানে মন আছে মানে কি যায়েতো থাকোৱেই কিন্তু আৰু যাব মন আছে মানে তাত প্লেচ প্লেচটো ভাল ন তাত গোটেইখিনি মানে কি কৈ আছিলে মোক কিন্তু মই লগত লগ পালে কয় কিন্তু তাৰ পিছত আকৌ নম্বৰবিলাক লওঁ যদিও আকৌ মই মানে কি হয় নম্বৰবিলাক হেৰি হৈ যায় এই ম'বাইলটো চেঞ্জ কৰাৰ পিছত নম্বৰবিলাক নোহো নোহোৱা হৈ গৈছে মোৰ লগৰ মোৰ তাত ব বৰ্তমান চাৰিজন পা পাঁচজন মানৰহে নম্বৰ আছে হয় নেকি দে হ'ব দে তেতিয়া অঁ দিয়া হ'ব দিয়া দিয়া হ'ব দিয়া কালি কালি যাম কিন্তু মই নিশ্চয় যাম অঁ এই জি পে' কৰি পেলাই পইচাটো দি দিম বজাৰটো তুমি কৰি লবা একেলগে হা দিয়া